হেল্ল' এয়া কেব এজেঞ্চি হয়নে অঁ হয় মই আপোনালোকৰ তাৰপৰা এখন কেব বুকিং কৰিছিলোঁ যোৰহাট টাউনলৈ চৰাবহীৰ পৰা যোৰহাট টাউনলৈ এখন কেব বুকিং কৰিছিলোঁ আৰু আপোনালোকৰ যিটো তাত মূল্য নিৰ্ধাৰণ কৰি থোৱা আছিলে সেইটো মূল্যতে মই এয়া টাউনলৈ আহিলোঁ কিন্তু আপোনালোকৰ এই ড্ৰাইভাৰজনে যোনটো পইচা জোখতকৈ বেছিকৈ লাগে তিনি দুশ টকাৰ আমি পইচাটো নিৰ্ধাৰণ কৰি থোৱা আছিলে কিন্তু তেওঁ এতিয়া তিনিশ টকা লাগে মই তেওঁক তিনিশ টকা নিদো বুলি ক'লোঁ তেওঁ মানে মোৰ লগত অকণমান মানে বেয়া ব্যৱহাৰ কৰিছে সেইকাৰণে আপোনালোকক মানে কি যিটো পইচা নিৰ্ধাৰণ কৰি থৈ দিয়া থাকে সেইটোহে দিয়া হয় আৰু তাতকেতো আমি বেছিকৈ দিব নোৱাৰোঁ তেওঁ বহুত জোৰ জবৰদস্তি কৰিছে যে লাগে তেওঁক পইচাটো লাগেই সেইকাৰণে মই বাৰু গৰমত একোকে হুলস্থুল নকৰি তেওঁক টু ফিফটি টকা দিলোঁ হ'লেও মানে কি আগতেওতো আমি এনেকৈ অহা যোৱা কৰি থাকোঁ অহা যোৱা কৰি থাকোঁতে আমাকতো এনেকৈ কোনো নকয় বেলেগে আগতে ড্ৰাইভাৰে কোনো নকয় কিন্তু এজন ড্ৰাইভাৰে একো নুশুনেই কথা তেওঁক মানে যিটো লাগে লাগিবই তাৰমানে আৰু এনেকৈ হ'লেতো আপোনালোকৰ যিটো মানে কেবৰ যিটো সুবিধা আমিতো নল'মেই ন আগলেও এনেকেতো গুচি যোৱা হ'ব সেইকাৰণে আপোনালোকে অকণ এইটো চিন্তা কৰি চাব আৰু ড্ৰাইভাৰ কিজনৰ লগতো ভালদৰে পাতিব যে কেনেকুৱা কাষ্টমাৰৰ লগত ব্যৱহাৰ কৰিব লাগে কি কথা কি বেতৰা সেইটো কাৰণে আপোনালোকে সেই কৈ থৈছো যাতে আৰু দুই নম্বৰবাৰ এনেকুৱা নহয় আৰু নেক্সটজন কাষ্ট'মাৰ হ'লেওতো আপোনালোকৰ পৰা হেৰাই যাব ধন্যবাদ সেইখিনিকে মই আপোনালোকক ক'লো আপোনালোকে যাতে আৰু ড্ৰাইভাৰকিজনক ভালকৈ চাই আমাৰো কাষ্ট'মাৰকো সুবিধা কৰি দিয়ে যেন হ'ব ৰাখিছোঁ